মানুহে স্বাস্থ্য ভালে ৰাখিবলৈ আৰু সংযম পালন কৰিবলৈ ব্ৰহ্মপুৱাতে অৰ্থাৎ সূৰ্যোদয়ৰ আগতে শোৱাপাতি এৰা অভ্যাস কৰাটো ভাল যোগশাস্ত্ৰই কৈছে যে ৰাতিপুৱাতে উঠি ৰাতিপুৱাৰ কৰ্ম সমাপন কৰি মুখ হাত ধুই অলপ পানী খাই কমেও বিশ মিনিট সময় প্ৰাতঃভ্ৰমণ কৰিব লাগে প্ৰাতঃভ্ৰমণ স্বাস্থ্য ভালে ৰখা আৰু ব্ৰহ্মচৰ্য পালনৰ বাবে অতি উত্তম ব্যৱস্থা ৰাতিপুৱাৰ বিশুদ্ধ বায়ুৱে আমাৰ প্ৰাণ শক্তিক সঞ্জীৱ কৰি তোলে গতিকে যো যোগ অভ্যাসৰ আগতে আমি কৰ্মবিলাক কৰিব লাগে আৰু কিছুমান কাম হৈছে নিয়মিত যোগাভ্যাসৰ বাবে উত্তম সময় হৈছে ৰাতিপুৱা খালী পেটত এক দুই গিলাছ পানী খাই যোগাভ্যাস কৰা দৰকাৰ মুকলি ঠাই হৈছে যোগ অভ্যাসৰ বাবে অতি উত্তম স্থান কোঠাৰ ভিতৰত যদি যোগাভ্যাস কৰিবলগীয়া হয় তেন্তে কোঠাটোৰ দুৱাৰ আৰু খিৰিকীবিলাক খুলি ল'ব লাগে যোগাভ্যাসৰ পোছাক বা সাজপাৰ অলপ ঢিলা হ'ব লাগে বা পাৰিলে বগা ৰঙৰ কাপোৰ পিন্ধিব লাগে মাটিত কৰিবলৈ হ'লে তেওঁলোকে মাটিত কঠ বা ডাঠ কাপোৰ পাৰি যোগাভ্যাস কৰা উচিত যোগাভ্যাসৰ সময়ত কোনো ধৰণৰ কৃত্ৰিম বস্তু ব্যৱহাৰ কৰিব নালাগে যেনে যোগাভ্যাসৰ সময়ত বিজুলী পাংখা ব্যৱহাৰ কৰাটো বিধিসন্মত নহয় যোগাভ্যাস কৰি লগে লগে আমি গা ধুব নালাগে যোগাভ্যাস কৰাৰ প্ৰায় আধা ঘণ্টামানৰ পাছতহে আমি স্নান কৰিব লাগে ঠিক সেইদৰে আমি স্নান কৰি উঠিও যোগাভ্যাস কৰিব নালাগে স্নান আৰু যোগাভ্যাসৰ মাজত অন্ততঃ আধা ঘণ্টাৰ ব্যৱধান ৰখা দৰকাৰ

আমি খাদ্য গ্ৰহণৰ কমেও তিনি ঘণ্টা সময় পিছতহে যোগাভ্যাস কৰাটো উচিত লঘু আহাৰ হ'লে একো নহয় কিন্তু গুৰু আহাৰ যেনে আমি ভাত ভাত খোৱাৰ অতিকমেও তিনি ঘণ্টাৰ পাছতহে যোগাভ্যাস কৰিব লাগে আৰু যোগভ্যাসৰ পাছতো যদি আমি আহাৰ গ্ৰহণ কৰোঁ আধা ঘণ্টামানৰ পাছতহে ইয়াক গ্ৰহণ কৰিব লাগে যোগাভ্যাসৰ সময়ত আমি আমাৰ মনত কোনো ধৰণৰ শাৰীৰিক আৰু মানসিক উত্তেজনা ৰাখিব নালাগে আমি য'ত যোগাভ্যাস কৰিম সেই ঠাইডোখৰ পৰিষ্কাৰ হ'ব লাগে আমি যোগাভ্যাসৰ প্ৰতিটো ভংগীমা প্ৰতিটো আসন প্ৰতিটো প্ৰতিটো আসনৰ লগত আমি আমাৰ প্ৰতিটো আসনৰ ওপৰত আমি মনোযোগ দিব লাগে বা আমাৰ মনৰ সৈতে সম্পৰ্ক থাকিব লাগে আমি যোগাভ্যাস কৰোঁতে খুব খৰ ধৰ কৰিব নালাগে

প্ৰতিটো প্ৰত্যেকটো আসন মুদ্ৰাৰ বাবে নিৰ্ধাৰিত সময় থাকে সেই সময়ৰ সম্পূৰ্ণ কৰিব লাগে ছোৱালী বা যুৱতীসকলে তেওঁলোকৰ মাহেকীয়া ঋতুস্নানৰ সময়ত কঠিন যোগাভ্যাস চাৰি বা পাঁচদিনৰ বাবে বন্ধ কৰিব লাগে যোগভ্যাস কৰাৰ পাছত আমাৰ মনটো আনন্দিত হ'ব লাগে বা আমাৰ মনটো মুক্ত আৰু প্ৰফুল্ল হোৱা উচিত আৰু আমি যোগাভ্যাস কৰাৰ সময়ত ঘামি জামি ভাগৰুৱা হ'ব নালাগে যোগাভ্যাস খুব ভালদৰে আয়ত্ব কৰিবলৈ ইমান সহজ নহয় খুব কম দিনৰ ভিতৰতে ইয়াক আয়ত্ব কৰিব নাযায় ইয়াক ইয়াক আয়ত্ব কৰিবলৈ দৈনিক অভ্যাসৰ প্ৰয়োজন